হয় মোৰ ভাই ভনী আছে মোৰ ভাইটি এটা আৰু ভণ্টি তিনিজনী আমি সকলোৱে প্ৰায় একেলগে থিকেই থাকোঁ কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ পৃথক পৃথক হয় কাৰণ মই যিটো ভাল পাওঁ মোৰ ভাইটি ভণ্টিহঁতে সেইবোৰ ভাল নেপায় মই যদি মাংস খাই ভাল পাওঁ সিহঁতে মাংস খাই ভাল নাপায় মই যদি চিপছ খাই ভাল পাওঁ সিহঁতে চকলেট খাই ভাল পায় মই যদি কিবা এটা কাপোৰ আনোঁ সিহঁতৰ ভাল নালাগে সিহঁতে যদি কিবা এটা পচণ্ড কৰি আনে মোৰ ভাল নালাগে আৰু সিহঁতে বেছি মানে খেল ধেমালি পঢ়া শুনা বা মোৱাইল চোৱাত বিজি মই বাৰু অলপমান পঢ়ি শুনি ভাল পাওঁ সিহঁতে ইমান পঢ়ি শুনি ভাল নাপায় সিহঁতে বেছি ঘূৰা ফুৰা কৰিব বিচাৰে মোকো মাতি থাকে ঘূৰা ফুৰা কৰিব কিন্তু মই ইমান ঘূৰা ফুৰা কৰিব ভাল নাপাওঁ কাৰণ সময় মই বহুত মূল্য মোৰ বাবে সময় বহুত মূল্যৱান আৰু ইহঁতে বহুত মানে মই যেতিয়া কিবা ইমপৰ্টেণ্ট কাম কৰি থাকোঁ যেতিয়া মই কিবা কৰি থাকোঁ ইহঁতে মোক বহুত ডিৰ্ষ্টাব কৰে অঁ সেইটো কাৰণে মোৰ কেতিয়াবা বহুত খং উঠে বেয়া লাগে গালিও পাৰোঁ কিন্তু পিছত যেতিয়া আমি একেলগে ভাত খাওঁ একেলগে যেতিয়া লগ হওঁ বা আমাৰ কথা মনৰ কথা যেতিয়া মিলে তেতিয়া ভালো লাগে আৰু কেতিয়াবা যদি আমি ক'ৰবাত দূৰত যাওঁ কেইদিনমানৰ কাৰণে থাকিব তেতিয়া আমাৰ বহুত মনত পৰে বহুত বেয়া লাগে কাৰণ যিমান যি হ'লেও নিজৰ ভাইটি ভণ্টি কেতিয়াও এৰিথৈ থাকিব সেনেকুৱা মানে ভাল নালাগে কাৰণ আমি যেনেকৈ থাকোঁ পৃথক হ'লেও একে হ'লেও আমি একেলগে থাকোঁ একেলগে কাজিয়া কৰোঁ একেলগে ভাল হওঁ অঁ সকলোবোৰ মোৰ মোৰ যি সকলোবোৰ কথা মই শ্বেয়াৰ কৰোঁ কেতিয়াবা মাৰ খঙৰ পৰা কেতিয়াবা পাপাৰ খঙৰ পৰা বাচিব লাগিলেও মোক সিহঁতে সহায় কৰে বা মই সিহঁতক সহায় কৰোঁ সেইটো বস্তু মোৰ খুব ভাল লাগে মোৰ একদম অন্তৰ চুই যায় আৰু কেতিয়াবা কিবা দুখ হ'লেও

অঁ সঁহাৰি জনাওঁ আৰু অঁ মোৰ ভাইটিৰ আৰু ভণ্টিৰ নামটো মই কোৱাই নাই মোৰ ভাইটিৰ নাম হৈছে ৰাজ আৰু মোৰ ভণ্টিৰ নাম হৈছে অঁ আমাৰ এজনীৰ নাম মই বাৰু সকলোতকৈ ডাঙৰ আৰু মোৰ মোতকৈ সৰু জনীৰ নাম হ'ল পিংকী আৰু তাইতকৈ সৰু জনীৰ নাম হ'ল বৰষা আৰু তাইকৈ সৰু জনীৰ নাম হ'ল নিকিতা গতিকে আমি সকলোৱেই মিলি জুলি থাকোঁ যেতিয়া আমি দিনটো বাৰু সকলোৱেই ব্যস্ত থাকোঁ কিন্তু যেতিয়া আমি ৰাতি একেলগে ভাত খাওঁ অঁ তেতিয়া আমি সকলোৱে সপৰিয়ালে লগ হওঁ তেতিয়া বহুত ভাল লাগে আমাৰ আমাৰ দিনটোৰ যি ভাগৰুৱা ভাগৰুৱা মুখখন সকলোবোৰ হেৰাই যায় বহুত ভাল লাগে থাকি বহুত বা ফূৰ্তি ফাৰ্তা কৰোঁ কেতিয়াবা খঙো উঠে গালিও পাৰোঁ আৰু কেতিয়াবা মই পঢ়াব যাওঁ যদি নপঢ়ে মই বহুত গালি দিওঁ মাৰোঁ কিন্তু মোৰ কথা ইমান নুশুনে মোৰ মোৰ মানে গালি মোৰ একো কেয়াৰে নকৰে আৰু এনেইটো ভালেই কিন্তু কিছুমান কথা মোৰ পৰা চাগে লুকুৱাই মোৰ সেইটো বেয়া লাগে আৰু বাকীটো চব ভালেই অঁ ভাইটিৰ কথাটো মই কোৱাই নাই ভাইটিয়ে বাৰু ফুৰিবলৈ যায় কিন্তু মই যদি ফুৰিবলৈ যাব খোজোঁ তে মোক বহুত গালি পাৰে কিয় নাজানোঁ মই ছোৱালী বুলি আৰু সি ল'ৰা বুলি আৰু বাকী ভণ্টিহঁতেটো যায়েই সিহঁতেতো পাৰে যাব সিহঁতে নাজনোঁ কেনেকৈ কয় কিন্তু মই ক'ব নোৱাৰোঁ